মই প্ৰথমতে তাঁত লগাইছিলোঁ গাম ৰুমাল ৰুমাল কেইখনমান প্ৰথম লগাইছিলোঁ ৰুমাল দছখনমান লগাই মই প্ৰথম সেই ৰুমাল দছখনতে মই তাঁত শিকিছিলোঁ তাৰপাছতে সেই ৰুমালকেইখন মোক খুৰীয়ে মানে লগাই দিছিলে সৰুতে মানে তাঁত ব'ব শিকিবি বুলি সেই তাঁত বোৱা শিকাত মানে প্ৰথম ৰুমালকেইখনেই মই শিকিছিলোঁ তাৰপাছতে মই গামোচা লগালোঁ গামোচা লগালোঁ বাৰখন সেই গামোচাকেইখন লগাই মই বাৰখন গামোচা লগাই মই সেই গামোচাকেইখন বিকি আকৌ মই চাদৰ লগালোঁ চাদৰ লগাই আকৌ সেই চাদৰ বিকিলোঁ বিকি মেলি মানে মই এনেকেই মোৰ নিজৰ পঢ়া ছোৱালী আগতে মই ঘৰত থাকোঁতে তেনেকৈ পঢ়ি মেলি মই নিজৰ খৰচটো উলিয়াই ল'লোঁ তাৰপাছতে মই তাৰ এইখিনি কৰাৰ পিছতে মই মানে এইবিলাক হেৰি লগাইছিলোঁ ঊলৰ মানে এইবিলাক টাৱেল লগালোঁ তাৰ গোঠা শিকিলোঁ তাৰপাছতে আকৌ হেৰি শিকিলোঁ এইবিলাক মাৰ্ফলা শিকিলোঁ তাৰপিছত আকৌ মানে শৰাই ঢকা বনালোঁ ঊলৰ এনেকৈ মানে এইখিনি কৰিলোঁ কৰা পিছতে বিয়া হোৱাৰ পিছত তাৰপাছত মই আকৌ এইখন ঘৰতো মই তেনেকেই তাঁত বোৱা শিকি মই তাঁত প্ৰথম চাদৰ আকৌ লগাওঁ ইয়াত গামোচা লগাওঁ মেখেলা লগাওঁ তাৰপাছতে চেলেং চাদৰ লগাওঁ এইবিলাক লগাই মেলি মানে মই বিক্ৰী কৰি বিক্ৰী কৰি কৰি কৰি কৰি এনেকৈ মানে মই যিটো পইচাৰ ইনকম কৰোঁ সেইটোৱে মোৰ ল'ৰা ছোৱালীকেইটাকো মানে মই পঢ়াব লাগে তেনেকৈ তাৰপিছতে ল'ৰা ছোৱালীক পঢ়োৱা খৰচ পাতি দিওঁ তাৰপাছত আকৌ মানে তাঁত বোৱা বৈ বৈ বৈ বৈ মানে মই আকৌ লোকৰ কাৰোবাৰ বিয়া সকাম হ'লে মানে মোক গামোচা নি ব'বলৈ দিয়ে বা কাৰোবাৰ ছোৱালী বিয়া হ'লে গামোচা চাদৰ লাগে বুলি কয় মই তেনেকেই বৈ মই মানে উলিয়াই দিওঁ তাৰপাছতে ৰিহা লগাওঁ মই মুগা ৰিহা মুগা মেখেলা এইবিলাক সব বলোঁ আৰু এইখিনি বোৱাৰ পিছতো মানে মই তাৰ আকৌ মানে মই কি কৰোঁ সব বিকি মেলি আকৌ এইভাগেই মানে মানুহক দি থাকোঁ কিবা কিবি কোনোবাই কিবা লগাবলৈ দিলে বওঁ কোনোবাই চাদৰ লগাবলৈ দিয়ে সেয়া বৈ দিওঁ সমান কেতিয়াবা আধি কৰোঁ কেতিয়াবা বিকি চুক বিকিও কৰোঁ তেনেকৈও দিওঁ কাৰোবাৰ নিজৰ নহ'লে কোনোবাই যদি কয় মোৰ আজি গামোচা কেইখনমান বৈ দিব লাগে বুলি ক'লে মই বৈ দিওঁ কোনোবাই ৰিহা এখন বৈ দিব লাগে বুলি ক'লে মই বৈ দিওঁ তাৰপাছত আকৌ কোনোবাই যদি কয় মোৰ আজি ছোৱালী বিয়া আছে গামোচা বব লাগে ক'লে মই বৈ দিওঁ মই এইখিনিয়ে কৰি মেলি মানে বহুতখিনি আগবাঢ়ি গ'লোঁ আৰু এইখিনি কৰিয়েই মানে মোৰ ল'ৰা ছোৱালী আৰু ল'ৰা দুটা দুইটাকে মই পঢ়ালোঁ আজি পৰ্যন্ত মই এনেকেই পঢ়াই আছোঁ এনেকেই মানে কৰিয়ে আছোঁ আৰু আজিলেকে মানে মই এইখিনি কৰি কৰিয়ে মানে মই ধৰি লওক মোৰ ঘৰখনত মই সব কামেই কৰি গৈছোঁ সময় উলিয়াই মই ভাত পানী বনাই মেলি আকৌ অকল তাঁতত বহোঁ তাঁত বহি তাঁতত কাম কৰি তাঁতখন উলিয়াই মেলি আকৌ মানে মোৰ বেছিদিন নালাগেই এখন এখন তাঁত লগালে মই চাদৰ ছখন লগালে মই এমাহত মই শেষ কৰি দিওঁ বা পোন্ধৰ দিনত কেতিয়াবা শেষ হৈ যায় গামোচা লগালে মোৰ মাহটো লাগে এনেকেই মোৰ মানে বৈ থাকোঁ আৰু মই মানে এনেকুৱা হৈ যায় মোৰ কিছুমান এতিয়া ঘৰৰো ব্যক্তিগত কাম থাকে কামৰ মাজতো মই তাঁতত বহোঁ আগত মানে যিখিনি সময় পাইছিলোঁ তাঁত বোৱাত আজিকালি সেইখিনি সময় মানে মোৰ নাথাকে আৰু ব্যক্তিগতভাৱে মই এতিয়া কাম বন কৰিহে মানে তাঁতত বহিব পাৰোঁ তথাপিতো আজিও মোৰ গামোচা লগাই থোৱা আছে এই গামোচা কেইখন বৈ মেলি মোৰ মানে কি হয় এতিয়া ল'ৰাৰ এটা পঢ়ি আছে তাক মানে সদায়ে পইচা দিব লাগে পঢ়াত তেনেকেই মানে কলেজৰ ফিজ দিব লাগে বা গাড়ীত তেল ভৰাবলৈ দিব লাগে মই সেই তাঁতৰ মানে কাপোৰ বিকিয়ে মই তেনেকৈ দি থাকোঁ আৰু তেনেকৈ মানে দিয়ে মানে আজি ল'ৰাকেইটাৰ এনেকুৱা মানে এটা মানে জীৱন দিয়া নিচিনা হ'ল এটা হাই ছেকেণ্ডেৰী পাছ কৰালোঁ তেনেকেই তাঁতৰ কাপোৰ বিকি বিকি ঘৰখন চলালোঁ আৰু আগতো তেনেকেই কৰিয়েই মই নিজেও পঢ়িলোঁ যেতিয়া আনকো শিকালোঁ শিকাই মেলি এতিয়া কাপোৰ বৈ তেনেকেই বিকি মেলি মই আজি ইমানখিনি আগবাঢ়ি আজি ল'ৰাৰো জীৱনটো মানে আগবঢ়াই নিছোঁ কাপোৰ কানি বিকিয়ে আৰু এনেকেই মানে ধৰি লওক বিকা মেলা কৰিম আৰু কিমানখিনি পাৰোঁ চকুৱে দেখালৈকে তাঁত বৈ পাৰ কৰিম বুলি ভাবিছোঁ আৰু এতিয়া মানে এতিয়াও বৈ থাকোঁ আৰু পিছতো বোৱাৰ আশা এটা আছে তথাপিতো মানে কি ইমানখিনি কিমান আগবাঢ়িব পাৰিম সেইটো মানে মই নিজে নাজানো আৰু হয়তো মানে মই তাঁতত মোক মায়ে মোৰ তাঁত নাজানিছিলে মোৰ তাঁতখন প্ৰথম শিকাওঁতে মোক খুৰীয়ে মানে তাঁতখন শিকাইছিলে কেনেকৈ মানে বাতি কৰিব লাগিব কেনেকৈ টানিব লাগিব কেনেকৈ খুটি দিব লাগিব কেনেকৈ মূৰ পাৰ কৰিব লাগিব কেনেকৈ মানে ধৰি লওক বৰ তুলিব লাগিব কোনফালৰ পৰা মূৰ পাৰ কৰি হলি কাঠি ভৰাব লাগিব আৰু মানে কেনেকৈ ৰাঁচ ভৰাব লাগিব এনেকৈ ধৰি লওক মানে চলাব লাগিব আৰু কেনেকৈ বৈ মানে উলিয়াব লাগিব সূতাডাল ছিগিলেও কেনেকৈ যোৰা দিব লাগিব সেইটো বিষয় লৈ মানে খুৰীয়ে মোক বহুতখিনি আগবঢ়াই দিছিল আৰু শিকাই দিছিল আৰু ফুলপাহ মই প্ৰথম নাজানিছিলোঁ প্ৰথম নাজানেই মই সেইকাৰণে ৰুমাল লগাই দিছিলে মই খুৰীয়ে সেই খুৰীক মানে খুৰীয়ে যেতিয়া ৰুমালখন লগাই দিয়ে মই তেতিয়া সেই ৰুমালখনে ঠেক দেখি মই তাতেই শিকিছিলোঁ আৰু তাৰ পাছত মই মোৰ ভণ্টি দুজনী আছিলে মোৰ দুজনী ভণ্টীক খুৰীয়ে ক'লে যে তই শিকাব লাগিব তোক শিকাই দিছোঁ যেতিয়া এইখিনি তই তাহাঁতক শিকাব লাগিব তাৰপাছত মই সেই ভণ্টিহঁতৰ লগতে তিনিজনীয়ে মিলি স্কুললৈ যোৱাৰ আগত মানে খুটি মাৰি বাতি কৰি একদম তাত মানে ৰাচ চাঁচ মানে ভৰোৱা লৈকে সিমানখিনি তিনিজনীয়ে কৰি আকৌ স্কুল যাওঁ স্কুলৰ পৰা আহি আকৌ চলাই মেলি মানে ৰাঁচ ভৰাই চলাই আকৌ আহি মানে নুৰিয়াই মেলি লওঁ তাৰপাছতে মানে ইমানখিনি কৰিয়ে আকৌ আমি এজনীয়ে মই বৰ তুলিলে ভণ্টিহঁতে চাই থাকে ভণ্টিহঁতক কওঁ মানে মোক খুৰীয়ে শিকালে আৰু মই তাহাঁতক শিকাইছোঁ তাৰপিছতে মোৰ পিছত ভণ্টি দুজনীয়ে শিকি মোৰ নিচিনাকে সিহঁতেও সেনেকেই মানে কাপোৰ চিলাই কাপোৰ বয় আৰু ময়ো তেনেকেই কাপোৰ বওঁ কাপোৰ মানে বৈ মেলি বোৱা কটা কৰিয়ে মই আগতো মই তেনেকেই ঘৰত থাকোঁতেও মই কাপোৰ কানি বিকিলোঁ আৰু এতিয়াও মানে মই তেনেকেই কাপোৰ কানি বিকো আৰু এতিয়া বিকিও মানে মই যেনেকৈ যিমানখিনি পাৰোঁ মই বিয়া সোমোৱাৰ পিছতো মোৰ এখন ঘৰ মই তেনেকেই কাপোৰ কানি বিকিয়ে মই চলাই আছোঁ আৰু এই চলাই থকা দিনকেইটা মানে মই যেনেকৈ মোৰ পাৰ কৰিলোঁ কাপোৰ কানি বোৱা কটা কৰি বা মোৰ মেচিনো আছিলে আগত মানে মই কাপোৰো চিলাইছিলোঁ নিজৰ কাপোৰখিনিও চিলাই লওঁ আৰু গামোচা গামোচা চামোচাবোৰ দহি চহি মই নিজেই বাতো আৰু চাদৰ হ'লেও দহি মই নিজেই বাতো মেখেলা চিলাই লওঁ নিজেই সেইখিনি গোটেইখিনি মই নিজে কৰি লওঁ মানে ঘৰত মেচিন আছিলে মেচিনৰ পৰাই মই মানে সব খুৰীয়ে মোক সেইখিনি শিকালে কাপোৰ কেনেকৈ চিলাব লাগে কেনেকৈ কৰিব লাগিব আৰু মানে এইখিনি খুৰীৰ পৰাই মই বহুত মানে মোৰ জীৱনটো ভাল আগবঢ়োৱা পালোঁ আজি এইখন বিয়া সোমায়ো এইখন ঘৰতো মই আজিও খুৰী নামেই ল'ম কাৰণ কেলৈ মোক খুৰীয়ে যিখিনি দিলে সাহস মানে কৰি যে এইখিনি কৰিলেহে তহঁতি গোটেই নিজে এখন কাপোৰ বৈ পিন্ধিব পাৰিবি আনক হাত পাতিব নালাগে আন এতিয়াও মই তাঁত লগালে মোকহে মানুহে বিচাৰি যায় তাঁত লগাবলৈ বা ধৰি দিবলৈ সূতা ছিগিলে তাৰপৰা তাঁতখন লগাম আহিবচোন বুলি মোকে মাতে তথাপিতো মই ক'তো এলাহ নকৰোঁ মোৰ তাঁত বোৱা বুলি ক'লে মোৰ আগ্ৰহ এটা আছে সৰুৰ পৰাই মোৰ মায়ে যদিও তাত নাজানিছিলে মোৰ সৰু পৰাই মই আগ্ৰহতেই মই গোটেই হেৰিখিনি সাহসখিনি খুৰীয়ে দিলে যেতিয়া মই আজিলৈকে এই তাঁতৰ ওপৰতে মই মানে চলাইয়ে তাত বৈয়ে এইখন ঘৰৰ গোটেইখিনি মানে কাম কৰি চলাই গৈছোঁ আজি গামোচা বিকিলেও দুশ আঢ়ৈশ টকা পালেও মোৰ এটা কিবা এটা কামত দিয়ে আৰু চাদৰ এখন বিকিলেও তিনিশ টকা পালেও মোৰ কিবা এটা কামত দিয়ে আৰু কাৰোবাৰ কিবা এটা চিলাই মেলি বা কাপোৰ এযোৰ চিলালেও মই কিবা এটা পাওঁ সেইখিনি কৰিয়েই মই এইখন ঘৰত আজি এই ল'ৰাকেইটাৰ মানুহজনৰ সৈতে মোৰ ঘৰখন চলাইয়ে আছোঁ এই তাঁতৰ মোৰ শিপিনীৰ ওপৰত আৰু এই তাঁতখন মানে মই যিখিনি কৰিলোঁ সেইখিনি কামেই মানে মোৰ আজিও কৰি আছোঁ আৰু কৰি থাকিম বুলি ভাবিছোঁ যেতিয়ালৈকে মোৰ মানে চকুৰে মানে স্মৃতি কমি নাযায় বা দেখা দেখি থকালৈকে মই এইখিনি কৰিম সেইটো ভাবিহে মানে মই আজি এইখিনি কৰাত মানে মই কোনো পিছ পৰি যোৱা নাই মই এযুতি তাঁত কটা পিছত আকৌ এযুতি সূতা কাটিবলৈ হওঁ হওঁ হওঁতেই আকৌ মানে সূতা মই আকৌ হেৰি মানে ববিন কৰোঁ ববিন কৰি মেলি আজৰি হৈ আকৌ সেইযুতি কটা পিছতে মই আকৌ ইযুটি তাঁতৰ কাৰণে মই আকৌ যোগাৰ কৰোৱে কৰি মেলি আকৌ সেইখন লগাই আজৰি হওঁ তাৰ পাছত বৰ তুলি শালত দাঙি আকৌ ৰছী চচি লগাই মেলি বৈ মেলি আজৰি হওঁ বা সিমান সময়ত আকৌ ঘৰৰো কাম থাকে এইখিনি কৰা মেলা পিছতে মই যিখিনি পাৰোঁ সিমানখিনিয়ে কৰি যাওঁ আৰু এইখিনি কৰিলেহে মানে মোৰ আজৰি আজৰি লাগে আৰু তাঁতখন দিনটোত মানে এক এবাৰ নুচুলে মানে মনটো ভাল নালাগে সদায় বৈ থকা মানুহৰ মানে কি হয় আজৰি কৰি কাম বনবোৰ আজৰি কৰিয়েই মানে মই অকল তাঁততে বহোঁ আৰু এই তাঁতখনত বহিলেহে মানে মোৰ কিবা মানে মনটো ভাল লাগে আৰু এইখিনি কৰিয়ে যাতে মই কেনেকৈ মানে গামোচা দুখন সোনকালে উলিয়াওঁ কেনেকৈ চাদৰ দুখন উলিয়াওঁ বা কিবা এটা কৰোঁ মোৰ তাঁতখন লগাই থৈ দিলে মানে মোৰ বওঁ বওঁ লাগি থাকে ঘৰখনৰ কাম আজৰি হোৱাৰ পিছত মই প্ৰথমেই তাঁততহে বহোঁ বাকী যিমান যি থাকিলেও তাঁতখনত কাম মানে এহোৱালি বোৱাৰ পিছতহে মানে বাকী কামত মই মগ্ন নহওঁ আৰু বাকীবোৰ মানে ধৰি লওক ইমানখিনি কৰাৰ পিছতো এই মানে তাঁতত ব্যস্ত হৈ থকাত মোৰ মন যায় আৰু ঘৰখনতো ইমানখিনি হোৱাৰ পিছতো মোৰ আজি এইখন ঘৰত ইমানখিনি হৈ আছে যদিও মই এইখন ঘৰতো মোৰ ল'ৰা পোহা পৰা আদি কৰি মানে পোহপাল দিছোঁ এই তাঁতৰ ওপৰত সেইকাৰণে মানে এই তাঁতখনতেই মানে যিমানখিনি যি হয় মই একমাত্ৰ লক্ষী বুলি ক'ব লাগিব এই তাঁতখনেই গম পাইছে এই তাঁততেই মানে মই মোৰ মানে ভৱিষ্যত আছে আৰু ভৱিষ্যতটো মানে মই এনেকেই ৰাখিম আৰু তাঁতখনতেই মানে মোৰ থাকিব আৰু চকুৰে দেখা লৈকে মই তাঁতকে বৈ থাকিম বোৱা কটা কৰি থাকিম চিলাই তিলাই কৰি থাকিম এয়াই মোৰ আৰু কি ক'ম আৰু ক'বলগীয়া মানে সেনেকুৱা একো নাই সকলোখিনিয়ে কৰিলোঁ বোৱা কটা কৰিলোঁ চিলাই কৰিলোঁ তাঁত বোৱা বোৱা কটা পৰা ফুল বাচি এপাহ এপাহ ফুল এখন এখন গামোচাত এপাহ এপাহ ফুল একেদিনতে বাছোঁ আৰু এদিনত এখন গামোচা বওঁ বৈ মেলি ফুল কাখৈ বাচি ফুল বাচোঁ ফুল বাচি লুটিয়াই মেলি আকৌ সিখনলৈ সামৰো তেনেকৈ মানে মই ধৰি লওক মোৰ কেনেকৈ মানে এদিনত এখন গামোচা উলিয়াব পাৰোঁ মই সেইটোৱে মানে মই সদায় ভাবি থাকোঁ আৰু পুৱা গধূলি সদায় মানে অকল তাঁতৰ লগতেই মানে মোৰ চিন্তা লাগি থাকে তাঁতখন লগাই থৈ দিলে ক'তো ফুৰিবলৈ যাবলৈও মন নাযায় তাঁত এখন আছে কোনোবাই মাতিলেও এই কাম আছে তাঁতখন আছে এনেকুৱা ভাৱ হৈ থাকে সেইকাৰণে মানে মই তাঁতখনক জীৱনটো লৈ পেলাই মই গোটেই জীৱনটো মোৰ তাঁতৰ ওপৰতে বুলি ক'ব লাগিব তাঁতখন যেতিয়া মই বৈ কোটাই মই ঘৰখন চলাইছোঁ এই তাঁতখনৰ ওপৰতে মোৰ মানে স্থায়ীভাৱে মই আছোঁ আৰু মই চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই তথাপিতো মই নিজে কৰি মেলিয়ে মানে তাঁতত হেৰি কৰি আছোঁ লৈছোঁ নিজে বোৱা কটা কৰা সাজুলিবিলাক সব তুলুঠা দুৰপতি নাচনি যিমান যি হয় সব বস্তুৱে মানে আমি মাটিশালতে বৈ বৈ মই মানে গামোচা চাদৰ যি পাৰোঁ তাকে বৈছোঁ আৰু মানে বেলেগ একো হেৰি নাই তেনেকেই কৰি মেলি আজি ইমানখিনি মানে ল'ৰাকেইটাকো মানে আগবঢ়াই নিছোঁ আৰু এটা ল'ৰা হাই ছেকেণ্ডেৰী পাছ কৰি মানে কলেজ এৰিলে আৰু এটা বৰ্তমান এতিয়া আই টি আই পঢ়ি আছে তথাপিতো মই তাক মানে ডেইলি কলেজ যাবলৈ মই দুশ টকা এটা লাগে মই তেনেকেই এখন গামোচা বা এখন দুখন চাদৰ বিকিলে মই যিখিনি পাওঁ মই দুটা দিনত মানে ল'ৰা কলেজলৈ নিয়াটো ময়ে দিব পাৰোঁ কাৰণ কেলৈ এই যিটো হস্ততাঁতৰ বস্ত্ৰশিল্প বুলি কৈছে এই শিল্পৰ দ্বাৰাই শিপিনীয়ে নক যিখিনি কাম কৰিব পাৰে সেইখিনি কাম মই কৰি আজি ঘৰখন চলাই আছোঁ আৰু ইমানখিনি মানে চলাই আছোঁ যে ল'ৰাটো আৰু এনেকেই মই দি থাকিম মই তাঁত বৈয়ে ল'ৰা পঢ়োৱা মেলা কিবা যি কৰিব লাগে ঘৰখন চলোৱা আজি কিবা পোহপালন দিবলৈ হ'লেও কিবা এটা বস্তু ক'ৰবাত যোৱা মেলা কিবা কিবি কৰিবলৈও মই সব কৰিছোঁ আৰু কেতিয়াবা দোকান বজাৰ কিবা এটা হ'লেও মই কৰি মেলি আছোঁ এইখিনি কৰিহে মানে মই যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে মানে এই তাঁতৰ মানে যিখিনি গামোচা চাদৰ বা ৰিহা চেলেং চাদৰ বোৱা মানে এই মুগাৰ মুগা ৰিহা মুগাৰ নুনি মুগাৰ এইবিলাক মানে নি সব বস্তুৱে মই লগাইছোঁ তেনেকৈ দামত দামতে বিকোঁ এখন এখন নুনী ৰিহা বিকিলে মই হাজাৰৰ ওপৰত লওঁ আৰু মানে মুগাৰিহা এখন আনক বৈ দিলেও আধিলে যদিও বও হয় কোনোবাই যদিও দিয়ে তেনেকৈও মানে পাছত মই সেই বিকিবলগীয়া বাধ্যত পৰিলে মই এখন বিকিও তেনেকৈও মানে মই ঘৰখন চলাব পাৰোঁ আৰু ধৰি লওক মানে এখন গামোচা দাম তিনিশ টকা বা আঢ়ৈ ফুল লৈ লৈ দিয়ে এখন চাদৰ যদি পকোৱা সূতা চাদৰ ধুনীয়াকৈ ফুল বাচি যদি ধুনীয়া গুণা চোনা মাৰি দিব পাৰোঁ তেতিয়া চাৰিশ টকা লওঁ আৰু যদি এনেই চিম্পুল আছো পাৰি যদি চাদৰখন এনেই খালি উকাকৈ ব'ব বওঁ তেতিয়া তিনিশ টকা দিয়ে আৰু তাত মানে ধৰি লওক কোনো হেৰি কৰিবলগীয়া কথা নাই তাৰমানে নবা ইমানটো পইচা লাগিবই বুলি মই ক'ব নোৱাৰোঁ যিটো উচিত মূল্য সেইটোহে মানে মই বোৱা কটাত পাওঁ আৰু যদি সৰু সূতা চেলেং চাদৰ লগাই ধুনীয়াকৈ গুণা চোনা দি বৈ দিওঁ মই তেতিয়া ডেৰশ টকা লওঁ আৰু যদি ফুল বাচি ধুনীয়াকৈ মানে গুণা চোনা দি মেলি দিওঁ তেতিয়া দুশ টকা এটা লওঁ এনেকেই বৈ মেলি মই ল'ৰাটোৰ ভৱিষ্যতটো আৰু আগবঢ়াম আৰু পঢ়াইও আছোঁ তেনেকৈ বিক্ৰী কৰি এখন তাঁতশালৰ পৰাই মই বহুতখিনি কাম কৰি গৈছোঁ আৰু মানে কি ক'ম গোটেই জীৱনটোয়ে মানে এনেকেই শেষ কৰিম মানে তাঁত বৈ মেলি আৰু বৈ মেলি মানে বোৱা চকুৰে দেখা লৈকে মোৰ মানে তাতেই মোৰ মানে হেৰি বুলি ক'ব লাগিব এইখিনি কৰিহে মই যিমানখিনি পাৰোঁ সিমানখিনিয়ে মানে মই কৰি যাম আৰু ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে মই আজি এই তাঁত বৈ পঢ়াই আছোঁ সেইবুলি কৈছোঁ আৰু মানে পঢ়ুৱাই আছোঁ তাঁতখন বৈয়ে